কেইদিনমানৰ আগত ঘৰৰ ওচৰৰ দোকান এখনলে গেছ ষ্টোভ এটা কিনিব বুলি গৈছিলোঁ তাত গেছ ষ্টোভটো নাপাই বিচাৰি নাপাই অনলাইনেই অৰ্ডাৰ দিম বুলি ভাবিলোঁ কাৰণ যিহেতু গেছ ষ্ট'ভৰ দোকান আমাৰ ঘৰৰ ওচৰৰ পৰা যথেষ্টখিনি দূৰত আছে গতিকে অনলাইন দিলেই সুবিধা হ'ব বুলি ভাবি মই অনলাইনতে গেছ ষ্ট'ভ এটা অৰ্ডাৰ দিলোঁ সাতদিন মানৰ পাছত গেছ ষ্ট'ভটো আহি পালেহি যেতিয়া ব্যৱহাৰ কৰিবলৈ লৈছোঁ তেতিয়া দেখিছোঁ গেছ ষ্ট'ভৰ যোনটো ছুইচ ছুইচটো বন্ধ কৰিলেও তাৰপৰা গেছটো গৈ থাকে গতিকে এইক্ষেত্ৰত গেছটো ব্যৱহাৰ কৰি মই যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিছোঁ